হয় আমি টেপৰ পানী পাওঁ আৰু পানীখিনি খুবেই পৰিষ্কাৰ আৰু যদি টেপৰ পানীখিনি সকলোৱে পায় সকলোৱে ধন্যই হ'ব কাৰণ যি কুঁৱাৰ পানী হওঁক বা দমকলৰ পানী হওঁক চহৰ এৰিয়াত নগৰ এৰিয়াত বিৰাটেই দিগদাৰ পানীখিনি নাহেই নহয় কেতিয়াবা কুঁৱাত নাথাকেগৈয়ে পানী শুকাই যায় কুঁৱা আৰু দমকলৰটো পানীখিনি নাহেই আৰু কেতিয়াবা পানী আহিলেও আইৰণ থকা পানী দিয়ে আৰু চৰকাৰৰ ফালৰ পৰা টেপৰ পানী যেতিয়া আহে তেতিয়া খুবেই ভাললাগে ৰাতিপুৱা আঠটা মানত এবাৰ আহে আৰু পিছবেলা তিনিটা চাৰিটাৰ ভিতৰত আহি যায় খুবেই ফুৰ্তি কৰোঁ আমাৰ গাঁৱৰ পৰিৱেশ হয় টেপৰ পানী যেতিয়া আহে টেপৰ পানী আমি ভৰাই ভৰাই যেতিয়া কলহত বা এনেকৈ বাল্টিঙত ভৰাইকিনে লৈ যাওঁ তেন্তে পোৱালিখিনি যেতিয়া পানীখিনি ওলাই থাকে বাচ্ছা কেইটাই পানীখিনিত খুবেই গা ধুই পেলাই খুবেই আৰাম পায় পানীখিনি ইমান চাফা সেইবাবে আৰু এই পানীখিনি থাকিলে খোৱা বোৱাৰ কাৰণে আমাৰ খুবেই সুবিধা হয় আমি সুস্বাস্থ্যজনক বুলি ভাবোঁ টেপৰ পানীখিনি আমি ভাতো আৰু খানাখিনি আমি টেপৰ পানী দিয়ে বনাওঁ কুঁৱাৰ পানীটো সেই কেতিয়াবা কাপোৰ কানি ধোৱা বা দমকলৰ পানীখিনি কাপোৰ কানি ধোৱাত ব্যৱহাৰ কৰোঁ কিন্তু টেপৰ পানীখিনি আমি খোৱা বোৱাতে ব্যৱহাৰ কৰোঁ আৰু আলহী আহিলেও কেতিয়াবা বেছিকৈ তেতিয়াও আমি টেপৰ পানীয়েই দিওঁ আৰু পানীখিনি খাই খুবেই ভালপায় আৰু আমাৰো ভাললাগে যে চৰকাৰে ইমান ভাল এটা পদক্ষেপ লৈছে টেপৰ পানী সকলোৰে ঘৰে ঘৰে দিছে আমি মোৰ মা দেউতা নগৰত থাকে গুৱাহাটী তেওঁলোকৰ যোনটো ফ্লেট আছে তাতে পানীৰ বিৰাটেই দিগদাৰ হয় কাৰণ পানীখিনি পৰিষ্কাৰ নহয় তাৰে আৰু পানীখিনি নাহেই ত' ৰাতিপুৱা টেপৰ পানীখিনি যেতিয়া আহে তেতিয়াই ধৰি ধৰি থৈ দিয়ে যাতে দিনটোলৈ হৈ যায় মই বিচাৰোঁ যে টেপৰ পানীটো আকৌ এবাৰ দুপৰীয়াও দিয়ক যাতে বাৰটা এটা মানত আকৌ এবাৰ একেই সন্ধিয়া ছয়টা সাতটামানত এবাৰ দিয়ক কাৰণ টেপৰ পানীখিনিয়েহে আমাৰ জীৱনটো ভাল কৰিব পাৰিব বুলি মই ভাবোঁ